আমি আমাৰ খেতিৰ কাৰণে আমি জন্তুবোৰৰপৰা সুৰক্ষা দি ৰাখোঁ কাৰণ জন্তুৱে আমাৰ খেতি বহুত নষ্ট কৰে সেইকাৰণে আমি হাতী আহিলে আমি বোমা চোমা ফুটুৱাই আৰু আমি চাৰিওফালে জেওৰা দি আমি খেতিবিলাকক সুৰক্ষা দিওঁ তাৰ পিছত হাতীয়েও আমাৰ ধানবোৰ নষ্ট কৰে আৰু গাহৰিও কেতিয়াবা গৈ গাহৰি ফুকি পেলাই ধানবোৰ গতিকে আমি খেতি কৰোঁতে ভালদৰে পথাৰত আমি ধৰি লওক চোৱা চিন্তা কৰোঁ তাৰ পিছত আৰু ইজনৰ পাছত সিজনে আমাৰ খেতিৰ কাৰণে এজন এজনকৈ ৰখীয়া হৈ থাকে আৰু সেই গৈ তেওঁলোকে খেতিৰ চাৰিওকাষে জেওৰা দিয়ে জেওৰা দিয়াৰ পাছত আমি ধৰি লওক আমি জন্তুবোৰে খেতিবিলাক নষ্ট কৰিব নোৱাৰাকৈ আমি বৌমা ফুটুৱাই থাকোঁ তেতিয়া ধৰি লওক হাতী আহিবৰ কাৰণে সাহ নাপায় গতিকে আমি খেতিৰ যত্ন তেনেকৈয়ে লওঁ নহ'লে আমি খেতিয়ে নাপাওঁ খেতি নাপালে মানুহে জীৱনত কেনেকৈ চলিব কষ্ট কৰি তাক যদি আমি ৰক্ষণাবেক্ষণ নকৰোঁ তেতিয়াহ'লেতো আমি সেই খেতি হেৰি কৰিব নোৱাৰিম গতিকে আমি কষ্ট যেনেকৈ খেতি কৰিছোঁ তেনেকৈ আমি কষ্ট কৰি পেলাই আমি সুৰক্ষা দিবই লাগিব কাৰণ সিহঁতে অমাত জন্তু একো বুজি নাপায় সিহঁতে যদি ধানবোৰকে খাই নাথাকে কি খাই জীয়াই থাকিব গতিকে আমি সিহঁতৰ কাৰণে সিহঁতেও ধৰি লওক হেৰি কৰিব লাগিব খাই জীয়াই থাকিব লাগিব তাৰ মাজতে আমিও সুৰক্ষা দি আমাৰ কাৰণেও আমি আমাৰ কথাটো চিন্তা কৰিব লাগিব গতিকে দুই পক্ষই চিন্তা কৰিয়ে কিছু কেতিয়াবা আমি হেৰি কৰিবলৈ হেৰি কৰি দিওঁ জন্তুবোৰকো খাবলৈ দিওঁ কেতিয়াবা নহ'লে আকৌ সিহঁতও হেৰি হৈ যায় যে গতিকে আমি খেতি সুৰক্ষা দিলেও তাৰমানে কেতিয়াবা ধৰি লওক তাৰ মাজতে আহি জন্তুৱে খাই যায় খাই গ'লেওতো উপায় নাই সিহঁতেতো খাই জীয়াই থাকিব লাগিব গতিকে বা হেৰি নকৰোঁ আৰু